ছয় জানুৱাৰী দুহেজাৰ এক দহ মাৰ্চ দুহেজাৰ ছয় চৌবিছ আগষ্ট দুহেজাৰ আঠ ত্ৰিছ মে' দুহেজাৰ দুই বাৰ জুন দুহেজাৰ বিছ ওঠৰ জুলাই দুহেজাৰ একৈছ